আমি অসমৰ বিভিন্ন ঠাইত বিভিন্ন সময়ত ঘূৰিছিলোঁ লগতে ভাৰতবৰ্ষৰো বিভিন্ন ঠাইত ঘূৰি এই চৰাইবোৰ আমি লক্ষ্য় কৰিছিলোঁ সঁচাকৈ চৰাই মানুহৰ লগত অত্য়ন্ত প্ৰিয় হৈ পৰে যেনে দেলহিত যদি আপুনি কিছুদিন বাস কৰে বা কিছুদিন থাকে তেতিয়াহ'লে দেখিব যে তাৰ ৰাজপথতে চৰাইৰ বাহ মানে পাৰ চৰাইৰ ৰাজপথতে ঘূৰি ফুৰে মুক্তভাৱে আৰু দেলহিৰ মানুহে কেতিয়াও এই পাৰ চৰাই মাৰি নাখায় বা তেওঁলোকক কেতিয়াও বেলেগ ধৰণে নাচায় এতিয়া চৰাইৰ বিৰলৰ ভিতৰত ধনেশ পক্ষী মোৰ জীৱনত দেখিছিলোঁঁ কিন্তু ধনেশ পক্ষী আটাইতকৈ বিৰল বুলি ভাবোঁ ম'ৰা চৰাই হওক বা পাৰ চৰাই হওক এইবোৰ কিন্তু সৰ্বসাধাৰণ ঠাইত পোৱা যায় তাৰ উপৰি শালিকী ভাটৌ কপৌ ইত্যাদি বিভিন্ন চৰাই আমি অসমৰ বিভিন্ন ঠাইত দেখিবলৈ পাওঁ আৰু এইবোৰ চৰাই মোৰ অতিকে প্ৰিয় আৰু মই ভাবোঁ সকলোৱে চৰাইৰ প্ৰতি যত্নবান হোৱাতো উচিত